চৰাই চিৰিকটিক কি মানে কি চাফ চিকুণতাত ৰাখিব লাগিব যিমান পাৰি আমি ৰ'দ খাই জেগাত হাঁহ কুকুৰা হওক চৰাই চিৰিকটি হওক গঁৰাল পিঞ্জৰা আমি বনাই দিব লাগিব

বেমাৰ আজাৰ পৰা ৰক্ষা পৰে আমি বেমাৰ আজাৰ পৰা হাঁহ কুকুৰা চৰাই চিৰিকটিক ৰক্ষা কৰিবলে হ'লে বহুতো ব্যৱস্থা আছে সেই ব্যৱস্থা আমি কৰিব লাগিব তেতিয়াহে আমি চৰাই চিৰিকটি হাঁহ কুকুৰা ভালকৈ পোহপাল দিব পাৰোঁ আৰু নিজেও বহুত ক্ষেত্ৰত হাঁহ কুকুৰা পুহি স্বাৱলম্বী হ'ব পাৰোঁ সেই গতিকে আমি প্ৰথমে কি কৰিব লাগিব যিমান পাৰোঁ হাঁহ কুকুৰা চৰাই চিৰিকটি কাৰণে ৰ'দ খাই জেগাত ধুনীয়া গঁৰাল বা পিঞ্জৰা এটা বনাই আমি ৰাখিব লাগিব যাতে আমি সেয়াত পানী নপৰে লেতেৰা দুৰ্গন্ধ নাহে বাহিৰৰ পৰা বাৰু বেলেগ পশু পক্ষীও আহি সিহঁতক একো অপকাৰ কৰিব নোৱাৰে তাৰ পৰা আমি ৰক্ষা কৰি সিহঁতক আমি যিমান পাৰোঁ সুৰক্ষা কৰি ধুনীয়া গঁৰাল বনাই দিব লাগিব আৰু গঁৰাল থকাৰ পাছত সিহঁত মানে যেতিয়া মানে আমি জানিব লাগিব যে কোনটো মাহত আচলতে হাঁহ কুকুৰা বেমাৰ আজাৰ হয় বিশেষকে কি হয় মানে ডাৱৰীয়া বতৰ কৰিলে হাঁহ কুকুৰাবিলাকে বাহিৰলৈ গৈ পোক পৰুৱা কিবাকিবি খাই দিয়ে সেই গতিকে সিহঁতি মৃত্যু মুখত পৰে চৰাই চিৰিকটি যিমান পাৰোঁ চৰাই চিৰিকটি হওক বা পশু হেৰি হাঁহ কুকুৰাই হওক সেই গতিকে ইহঁতক এৰি দিব নালাগিব আমি যিটো সময়ত এই বেমাৰটো হয় আমি গম পাই আমি কি কৰিব লাগিব পটাচ পানী খোৱাব লাগিব পটাচ পানী খুৱাই পেলাই সিহঁতক আমি এটা বেজি দিব লাগিব যিটো আজিকালি ডক্টৰৰ পশু চিকিৎসকসকলৰ পৰা আনি আমি সেই বেজি ল'ব লাগি আনিব লাগিব আৰু সেই বেজিটো এটা দৰৱত এশজনী কুকুৰাক বেজি দিব পাৰি সেই গতিকে আমাৰ ঘৰত যদিও এশজনী কুকুৰা নাই বা পঞ্চাছ নাই ওচৰ পাঁজৰৰ মানুহৰ ঘৰৰ কুকৰা আছে নাই সোধ পোচ কৰি মিলাই মেলি আমি আনিব লাগিব

ভিটামিন প্ৰ'টিন আছে সেইবিলাকক সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰে খাই পেলাই